অঁ মেঘালয় হোটেলৰ পৰা কৈছে নে আচ্ছা মই আমাৰ মানে ঘৰত সত্যনাৰায়ণ পূজা আছিল তাৰ কাৰণে মটৰ পনীৰ অৰ্ডাৰ কৰিছিলোঁ হয় মটৰ পনীৰটো মটৰ পনীৰৰ ঠাইত মানে চিকেন আহি গৈছে এতিয়া আপোনাৰ আপোনালোকৰ কি কমন ছেন্স নাই নেকি সত্যনাৰায়ণ পূজা এটাত যে আপোনালোকে চিকেন পঠাই দিছে হয় আপুনি যেনেকৈ নহওক এতিয়া মোক মানে ৰিফাণ্ড কৰিব লাগিব ৰিফাণ্ড কৰক আৰু মানে মোক যেনেকৈ নহওক মটৰ পনীৰ্ছ এটা অৰ্ডা আনি আনিব লাগিব দহটা পেকিং তাৰ কাৰণে জ মানে সোনকালে লাগে আমাৰ আমাৰ ঘৰত পূজা চলি আছে তাৰ কাৰণে মানে সোনকালে আমাক লাগে আপোনালোকৰ কি নাজানে নেকি অসমীয়া মানুহ হৈ যে পূজা এটাত যে চিকেন পঠাই দিছে আপোনলোকৰ এই কমন ছেন্স বোলা একো বস্তু নাই নেকি